ৰেল হৈছে এখন আমি চবেই জানো ৰেল বাহন হয় য'ৰ পৰা যাৰ জৰিয়তে আমি পৃথিৱী ভ্ৰমণ কৰিব পাৰোঁ বা এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যাব পাৰোঁ ৰেলৰ ৰেল প্ৰথম মই যিমানখিনি জানো ৰেল প্ৰথম হৈছিলে ওঠৰশ চনত স্থাপন মানে ব্যৱহাৰ হোৱা বুলি কোৱা হয় আৰু ইংলেণ্ডত প্ৰথম ব্যৱহাৰ হৈছিল ৰেল তেতিয়া আৰু ৰেলত ৰেল দুটা ভাগত ৰেল দুটা ভাগত চলোৱা হয় এটা ভাগ হ'ল সেয়া যাত্ৰীবাহী ৰেল আৰু মাল মাল গাড়ী য'ত মানে মালবিলাক নিয়ে আৰু ৰেলত ৰেলৰ তিনিটা ভাগ থাকে এটা হ'ল এচি প্ৰথম শ্ৰেণী দ্ৱিতীয় শ্ৰেণী আৰু তৃতীয় শ্ৰেণী প্ৰথম মই ৰেলত উঠিছিলোঁ ক্লাছ টু নে থ্ৰীত থাকোঁতে যেতিয়া ফাৰ্ষ্ট আমি দেল্লী গৈছিলোঁ তেতিয়া ৰেলত উঠা মই তেনেকে আৰু বহুত ঘূৰিছোঁ মই ৰেলেদি ৰেলেদি ক'ব গ'লে পুৰী গৈছোঁ উৰিষ্যা গৈছোঁ মুম্বাই গৈছোঁ ছিকিম গৈছোঁ তো ৰেলত উঠি ভাল লাগে আৰু সেয়াই